অঁ হেল্ল' অ'লা এজেঞ্চি নেকি অঁ কালি মই আহিছিলোঁ গুৱাহাটীৰ পৰা মৰাণলৈ আপোনালোকৰ কেবত বহুত ভাল লাগিলে কিন্তু দেই আপোনালোকৰ ছাৰ্ভিচটো দেখি বহুত ভাল লাগিলে

অঁ ড্ৰাইভাৰজন ভালেই ভাল ছাৰ্ভিচ দিছে ড্ৰাইভাৰজনৰ নাম ঋতুৰাজ বৰগোহাঁই আছিলে নেকি অঁ

মই আকৌ অহা কালিলৈ যাম গুৱাহাটীলৈ অঁ অঁ মৰাণ টু গুৱাহাটী এনে আপোনালোকৰ ৰেটটো কিমান অ ছিক্স ফাইভ থাউজেণ্ড ছামথিং না আচ্ছা আচ্ছা আচ্ছা অঁ ঠিক আছে মই অহা কাইলৈ ৰাতিপুৱা আঠটাত যাম অঁ অহা কাইলৈ অঁ আঠটাত আপুনি তেওঁকে পঠিয়াব দেই ভাল লাগিলে ড্ৰাইভাৰজন মই তেওঁক ৱাইব ৱেবছাইটত ফাইভ ষ্টাৰ ৰেটিঙো দিছোঁ হাঁ অঁ অঁ অঁ অঁ দিছোঁ অঁ অ ভাল লাগিলে আপোনালোকৰ ছাৰ্ভিচটো অহা কাইলৈ আঠটা বজাত দেৰি নকৰিব কিন্তু দেই অঁ ৰাতিপুৱা

ঠিক আছে মৰাণ টু গুৱাহাটী ঠিকে আছে অঁ আপোনালোকৰ ভাল ছাৰ্ভিচ পাইছোঁ মই সেইকাৰণে আপোনালোক আপোনাক কল কৰিছোঁ ডাইৰেক্ট আচ্ছা আচ্ছা ঠিক আছে থেংক ইউ